হেল্ল' অঁ মই ৰমেন লালনে কৈছিলোঁ মই আপোনালোকৰ মই দেল্লীৰপৰা কৈছোঁ ত' মই আপোনালোকৰ তাত ফুৰিবলে যাম বুলি ভাবিছোঁ আপোনালোকৰ তাত এই চৰাই আছে বোলে ভাল ভাল চৰাই বোলে কি কি চৰাই পোৱা পোৱা যায় হয় হয় হয় হয় অঁ এই বেলেগ বেলেগ জেগাৰপৰা আহে হয় হয় হয়

সেইটো ৰাজাহাঁহটোও আপোনালোকৰ তাতে থাকে নে এইটো বেলেগৰপৰা অহা এইটো ৰাজহাঁহটো হয় হয় হয় বাকী বিদেশী চৰাই বিদেশী চৰাই আহেনে আপোনালোকৰ তালৈ কিমান চৰাই নামো নাজানো আমি বিদেশী চৰাই আহেনে আপোনালোকৰ তালৈ নহয়তো বাহিৰৰপৰা হয়া বুলি ময়ো শুনো সেই বস্তুটো অঁ সেইটো বাহিৰৰপৰা অহা বুলি মই জানো আৰু কথাটো অঁ মই আপোনালোকৰ তালৈ যাম মই আপুনি অলপ মোৰ লগত সহযোগ কৰি দিবচোন অলপ অঁ বাকী থওঁ তেনেহ'লে ন থেংক ইউ